অঁ হেৰি ধান বিকিবলগীয়া আছিলে নেকি খবৰ এটা পাইছিলোঁ হ'লে এজনে কৈছিলে অঁ অঁ কেলৈ নিবিকে অঁ কি কি কি ধান মানে কি কি ধান আছে অকল এটা কুৱালিটিয়ে নে আৰু বেলেগ বেলেগ আৰু কিবা কিবি আছে হেঁ হেঁ

আৰু হেৰি এইটো কিমান কৈছে ৰে'টটো ধানৰ বাহাদুৰটো কি ৰঞ্জিতটো কি

অঁ হেৰি এইটো কিমানমান কিমানমান হ'ব ধান কুইণ্টেলটো অঁ নহয় কিমান কিমান কুইণ্টেল ধান ওলাব ৰে'টটো বাৰু ৰে'টটো হ'ল অঁ হেৰি মই ল'ৰা এজন পঠিয়াম নেকি কথা পাতিবলৈ এই ঘৰলৈ নে দোকানলৈ পঠিয়াম নে ঘৰলৈ পঠিয়াম

অঁ অঁ ঠিক আছে চাম বাৰু মই নিজে যাম মই নিজে গৈ মেলি কথা পাতিমগৈ পাতি মেলি কিমান কি ৰে'ট হয় কথা চথা পাতি মেলি কৰি মেলিহে মই নিজে যাম নিজে গৈ মেলি তাত পাতি কৰি পিনি কিমান কি দিব পাৰোঁ চাই ল'ম ধানটো কেনেকুৱা কি আছে জাবৰ জোঁথৰ কি চাফাই আছেনে লেতেৰাই আছে অঁ যাম মই অলপ দেৰিকৈ গৈ আছোঁ অঁ অঁ ঠিক আছে হ'ব মই গৈ পিনি কথা পাতিম অঁ